বিদ্যুৎ আৰু পানীৰ অবিশ্বাস সুবিধাই উৎপাদন ক্ষমতাত প্ৰভাৱ পেলায় বিশেষকৈ উৎপাদন বা কৃষি দৰে উদ্যোগৰ বাবে

স্থানীয় কৰ্মশক্তিৰ নিৰ্দিষ্ট ব্যৱসায়ৰ বাবে প্ৰয়োজনীয় দক্ষতাৰ অভাৱ পাব পাৰে গ্ৰাম্য অঞ্চলত প্ৰায়ে প্ৰশিক্ষিত পেচাদাৰী আৰু দক্ষ শ্ৰমিকৰ অভাৱৰ সন্মুখীন হয়

অসুবিধাৰ বাবে

বিদ্যুৎ আৰু পানী যোগান সামঞ্জস্যপূৰ্ণ বিদ্যুৎ যোগান আৰু পানীৰ সুবিধা নিশ্চিত কৰিলে গ্ৰাম্য ব্যৱসায়ত উৎপাদন বৃদ্ধি পাব পাৰে

প্ৰসাৰতা বৃদ্ধি কৰা বিশেষকৈ কৃষি উৎপাদন আৰু ডিজিটেল সেৱাৰ দৰে খণ্ডত দক্ষতা প্ৰশিক্ষণ কাৰ্যসূচী প্ৰদান কৰিলে দক্ষকৰ্ম শক্তি সৃষ্টি কৰাত সহায়ক হ'ব গ্ৰাম্য উদ্যোগীসকলে

গ্ৰাম্য ব্যৱসায়সকলক ই কমাৰ্চ প্লেটফৰ্মত প্ৰৱেশ কৰিবলৈ সক্ষম কৰিলে তেওঁলোকক বহল বজাৰত উপনীত হোৱাত সহায় কৰিব পাৰি ডিজিটেল প্লেটফৰ্ম বা সমবায় সমিতিৰ জৰিয়তে গ্ৰাম্য উৎপাদক আৰু বৃহৎ বজাৰৰ মাজত উন্নত সংযোগ স্থাপন কৰা

লক্ষ্য সহায় আগবঢ়াই

অধিক অৰ্থনৈতিক উন্নয়ন আৰু উন্নত জীৱিকাৰ সূচনা হয়